অ নবৌ কি কৰিছে অ ময়ো বহিয়ে আছোঁ অ বিয়ালৈ যোৱাৰ কথা আছিলে নহয় অ যাম বুলি ভাবিছোঁ কোন কোন যাবনো

অ গাড়ী লৈছোঁ আপুনি কেনেকৈ যাব

পেজেন আপুনি কি দিম বুলি ভাবিছে

অ সেইটোকে কৰিম আৰু অ দামৰ কথা পাতিব লাগিব নহয় ময়ে পাতি দিমনে আপুনি পাতিব

অ দামটো সুধি আপোনাক কৈ দিম অ জনাই দিম বাৰু

হ'ব হ'ব তেন্তে ওম হ'ব